আমাৰ অঞ্চলত ব্যৱসায়ীক কামত ব্যৱহাৰ কৰিব পৰা প্ৰাকৃতিক সম্পদ বহুতেই আছে ক'বলৈ গ'লে বিশেষকৈ ফলমূলৰ গছ যেনে আম কঁঠাল জামুক এইবোৰ ফলবোৰ নি বজাৰত বিক্ৰী কৰিব পাৰি আৰু নানা ধৰণৰ ডাঙৰ ডাঙৰ গছ আছে বট গছ চেগুন গছ শাল গছ আদিবোৰ ডাঙৰ মূঢ়াৰপৰা ডাঙৰ ডাঙৰ টেবুল বনাব পাৰি আৰু কিছুমান গছ আছে সেই গছবোৰ যেনে চন্দন গছ বগা চন্দন সেইবোৰো বজাৰত বিক্ৰী কৰ কৰা হয় আৰু আমাৰ ইয়াত শিলৰ এটা মেচিন আছে য'ত শিলবোৰ ভঙা হয় ডাঙৰ শিলবোৰ সৰুলৈ ৰূপান্তৰিত কৰা হয় আৰু পথাৰত আমাৰ ধান খেতি শাক পাচলি খেতি আদিবোৰ কৰা হয় আৰু ওচৰত থকা কাঠৰ মিলটোত কাঠৰে কাঠেৰে বিচনা আনলা আদি বনোৱা হয়